মোৰ নাম মহিধৰ চাম মানে লেপটপটো দি আছে চৰকাৰে মানে ভালে হৈছে মানে ভাল ভাল ল'ৰা ছোৱালীয়ে কষ্ট কৰি থাকে সেইকাৰণে লেপটপ ভালে হৈছে আৰু এতিয়া মানে লেপটপটো দিছে তাৰমানে লেপটপ লগত মানে বেলেগ কিবা মানে ভালকৈ লাগে আৰু মানে স্কুটিটো দি আছে মানে হাই চেকেণ্ডেৰী ল'ৰাসকলে চেভেণ্টি ফাইভ পাৰ্চেণ্ট পালে দিয়ে আৰু চিক্সটি পাৰ্চেণ্ট তাৰমানে ল'ৰাহঁতৰ মানে স্কুটিৰ বদলি মানে বুলেট টাইপ নহ'লে বাইক যিকোনো এটা বাইক দিলে মানে ভাল হয় এতিয়া এতিয়া বাইকটো দিলে মানে সবৰ সুবিধা হয় এতিয়া মই ভবা মতে ল'ৰা ছোৱালীবিলাক মানে পঢ়ি আছে মানে কষ্ট কৰি মেট্ৰিকত পাছ কৰি আছে এতিয়া লেপটপটো দিছে মানে ভাল হৈছে মানে এতিয়া লেপটপৰ ল'ৰা ছোৱালী বহুত কামবিলাক কৰিব পাৰে ল'ৰা ছোৱালীয়ে এপ্পলাই চেপ্পলাই কৰিব পাৰিব আৰু এতিয়া লেপটপটো এতিয়া মানে লেপটপৰ বাহিৰত বহুত বস্তু আছে মানে দিব পাৰে আৰু চৰকাৰে মানে লেপটপৰ বদলি আৰু আৰু ল'ৰা ছোৱালী মানে লেপটপৰ ইমান দৰকাৰ নহয় সেই লেপটপৰ বদলি মানে টকাটো মানে যিমান টকা দিলেও ল'ৰা ছোৱালী বেলেগ কামত ইউজ কৰিব পাৰে এতিয়া এতিয়া আৰু ল'ৰা ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাকক মানে যিবিলাক দুখীয়া ল'ৰা ছোৱালী সেইবিলাক বিলাকক যিবিলাক দুখীয়া ল'ৰা ছোৱালী সেইবিলাকক লেপটপৰ বদলি আৰু বাইকৰ বদলি আৰু স্কুটি যে দি আছে স্কুটিৰ বদলি টকাটো দিলে ভাল হ'লহেতেন আৰু এতিয়া আৰু এতিয়া লেপটপটো যে দি আছে ভালে হৈছে আৰু এতিয়া মই ভবা মতে লেপটপ দি আছে লেপটপ দি থাকক আৰু লেপটপৰ এতিয়া লেপটপ আৰু কি কওঁ আৰু মানে বুলেট এটা দিলে ভালে হয় আৰু এতিয়া ল'ৰা ছোৱালী মানে লেপটপটো মানে দিলে ভাল হয় এতিয়া বেলেগ কিবাকিবি মানে বহুত বস্তু আছে এতিয়া সেই বস্তুবিলাক মানে দিলে ভাল হয় আৰু চেম আমি লেপটপ যিবিলাক ভাল চলি এডমিশ্যন ভাল ছোৱালী আছে নাইনটি পাৰ্চেণত নাইনটি ফাইভ পাৰ্চেণত পায় সিহঁতক মানে বেলেগ কিবা মানে বেলেগ কিবা মানে দিলে ভাল হয় আৰু ভাল চাই এতিয়া সেইটো মোৰ মতে আৰু যিখিনি কৰিছে চৰকাৰে সেইখিনি ঠিকে আছে মানে লেপটপ স্কুটিৰ বদলি মানে বেলেগ কিবা দিলে ভাল হয় আৰু এতিয়া এতিয়া আৰু মই মানে আৰু মই মানে এইখিনিয়ে কৈ মানে শেষ কৰিলোঁ আৰু